এই মহামাৰীয়ে মোৰ অঞ্চলটোত যথেষ্ট পঢ়াৱ পেলাইছে কিছুমান শিক্ষাৰ্থী আঁতৰত পঢ়া শুনাৰ ক্ষেত্ৰত থাকিবলগীয়া হোৱাত তেওঁলোক ঘৰলৈ অহাও সন্মুখীন হ'বলগীয়া হৈছে আৰু যিসকল মানে তেওঁলোক শিক্ষাৰ্থী আঁতৰত এডমিচনৰ কাৰণে তেওঁলোক যাবলগীয়া হৈছিল সেইখিনিয়ে তেওঁলোকে সেই সময়ত যাব পৰা নাছিল ইয়াৰ উপৰিও এজন ৰোগী চিকিৎসাশালয়ত দেখুুৱাবলৈ দূৰ ভ্ৰমণ কৰিবলগীয়া হোৱাত তেখেতসকলৰ এনেকুৱা সমস্যা হৈছিল তেখেতসকলে ক'ভিড নাইণ্টিনৰ চাৰ্টিফিকেট দেখুুৱালেহে ভেকচিনৰ ৰিপৰ্ট দেখুৱালেহে তেওঁলোক মানে যাতায়ত কৰিব পাৰিছিল এনে ইয়াৰ ফলত ৰোগীক কোনোবা এটা ক্ষেত্ৰত দেখা গৈছে ৰোগী মৃত্যুমুখটো পৰি পৰা দেখা পোৱা গৈছে বজাৰ সমাৰপৰা ধৰি সকলো ক্ষেত্ৰতে ইয়াৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় ক'ভিড নাইণ্টিনৰ ফলত যি যিসকলো কুৱাৰণ্টাইন অৱস্থাত আছিল তেওঁলোকক খাদ্য সামগ্ৰী সকলো ব্যৱস্থা কৰা হৈছিল যদিও কিছুমান ক্ষেত্ৰত তেওঁলোক সমস্যাৰ সন্মুখীন হ'বলৈ হ'ব লগা হৈছিল কাৰণ সময়মতে সকলো খাদ্য তেওঁলোকে যোগান ধৰিব পৰা নাছিল তদুপলক্ষ্য ইয়াৰ ব্যৱস্থা লৈছিল যদিও কিছুমান ক্ষেত্ৰত দেখা গৈছিল বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰত তেওঁ মাক্স পৰিধান কৰিবলগীয়া হৈছিল যিসকল কুৱাইণ্টাইনত ৰখা হৈছিল তেওঁলোক বাহিৰ বাহিৰ ভিতৰৰপৰা বাহিৰৰেও ওলাব পৰা নাছিল আৰু যিসকল ছাত্ৰ ছাত্ৰী স্কুললৈ যাবলগীয়া অৱস্থাত তেওঁলোকেও নানা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল ইয়াৰ উপৰিও ওচৰত যাতায়ত কৰিবলগীয়া ব্যক্তিসকলে নানা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতহে তেওঁলোকক সেই ঠাইত বজাৰ সমাৰৰপৰা ধৰি বা অন্য কোনো কৰ্মক্ষেত্ৰতে তেওঁলোক তাতলৈ যাব পৰা হৈছিল ভেকচিনৰ কাগজ নিদেখুৱালৈকে কোনো ভ্ৰমণ আদি কোনো কাৰ্যতে তেওঁলোক নিৰাপত্তা হৈ যাব পৰা হোৱা নাছিল ইয়াৰ উপৰিও খাদ্য সামগ্ৰীৰপৰা ধৰি আৰম্ভ কৰি বহুতো ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছিল শিক্ষাৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে আঁতৰত আছিল তেওঁলোক ঘৰলৈ আহিব পৰা নাছিল আৰু যিসকল এডমিশনৰ কাৰণে হয়তো এনেকুৱা হৈছিল ডেট হাৰিয়ে গৈছিল তেওঁলোক কিন্তু ঘৰৰ পৰা যাব পৰা ব্যৱস্থা হোৱা কৰা হোৱা নাছিল কাৰণ সেইসময়ত এনেকুৱা ভয়াবহ মহামাৰী ৰোগে দেখা দিছিল হয়তো মানুহৰ ক'লৈকো ওলাব পৰা ব্যৱস্থা নাছিল